সেইটো কাৰণে মই আপোনালোকৰ স্কুললৈ মানে ছোৱালীজনীক লৈ যাব বিচাৰিছোঁ কেনেকৈ কি কৰিব লাগে কি কি নিব লাগিব আপুনি মোক জনাব পাৰিবনি বাৰু ফোনতে

অ অ হয় বাইদেউ অ অ

সেইটো কাৰণে মই ভাবিছোঁ এতিয়া ফুলেশ্বৰী স্কুলতে তাইৰ মানে পঢ়া এটা সৰুৰ পৰা ইচ্ছাও আছিলে সেইটো কাৰণে তাইক মই ভাবিছোঁ এইবাৰ তাৰ বিশেষকৈ যিহেতু তাৰ শিক্ষাটো ভাল

হয় হয় হয় হয় অ বাইদেউ এতিয়া কাহানিকৈ যাব লাগিব আমি কাইলৈ ন' অ অ অ অ হয় হয় হয় হয় হয়

অ হয় হয় হয়

হ'ব দিয়ক